হেল্ল' অঁ যাম এই কালি যাওঁ ব'লা এই মন্দিৰ গ'লে অঁ তাত যাবা নে হাঁ কি কি ল'বা অঁ পাটৰ ছেট অঁ অঁ অঁ নিজৰ কাৰণেও ল'ব আছে নহয় অঁ দহ হেজাৰ অঁ পোন্ধৰ হেজাৰমানৰ মই দিব নোৱাৰোঁ দেই ইমানখিনি মই কিন্তু তাৰ আধাহে দিম মই নোৱাৰোঁ ইমানখিনি দিবলৈ অঁ এইটো ঠিকে হ'ব বাৰু তুমি নিজৰ কাৰণে কি ল'বা অঁ অঁ অঁ তাকে আৰু বিয়াটো আৰু ভালহে আৰু মোমায়েও মামাৰ মামাৰ ল'ৰাৰ বিয়া আৰু নিজৰে আকৌ নহয় জানো অঁ আছিল সেইটোৱেইতো ফটোৱেই মেইন আকৌ তাকে অঁ কালি কেইটা বজাত যাবা বাৰু তুমি আচ্ছা অঁ ঠিকেই বাৰু অঁ অঁ অঁ তুমিও মাহঁতক লৈ আহিবা অঁ অঁ তাকে কালি লগ পাম দেই বা বাই